মই যদি ক'বলৈ যাওঁ যে মোৰ জীৱনত পঢ়া আৰু লিখাৰ মাজৰ সম্পৰ্কৰ বিষয়ে মোৰ জীৱনত পঢ়া আৰু লিখা এই দুয়োটা বস্তুৰে বহুত এটা ডাঙৰ ইমপেক্ট আছে কিয়নো চকুৰে যি দেখোঁ পাঠ্যক্ৰমত যিবিলাক থাকে সেয়া আমি পঢ়োঁ কিন্তু লিখোঁ সেয়াই যিবোৰ মনৰ পৰা ওলায় যিবোৰ আমাৰ ব্ৰেইনত চলি থাকে এতিয়া ধৰক মোৰ মই এটা কিবা কৰ্চ কৰি আছোঁ তো সেই কৰ্ছত যিখিনি মই বুকছ পাম মই সেয়া পঢ়িবই লাগিব ঠিক আছে মই সেয়া পঢ়িলোঁ কাৰণ সেয়া মই চকুৰে দেখিছোঁ কাৰণে সেয়া মই পঢ়িছোঁ কিন্তু যেতিয়া লিখাৰ কথা আহি যায় লিখাত কি হয় মোৰ মনৰ পৰা মোৰ কিবা এটা আৱেগ অনুভূতি মই এক্সপ্ৰেছ কৰিব বিচাৰিছোঁ চামটাইমছ এনেকুৱা হৈ যায় যে আপুনি মানে কথাবিলাক মানুহক ক'ব নোৱাৰে মন খুলি এতিয়া ইণ্ট্ৰ'ভাৰ্ট মানুহবিলাকৰ কথা যদি আমি ক'বলৈ যাওঁ যে তেওঁলোকে সকলোৰে আগত কথাবোৰ শ্বেয়াৰ কৰিব নোৱাৰে কিছুমানৰ হেবিট থাকে তেওঁলোকৰ কথা ক'ব নোৱাৰে আৰু এইবিলাকে মানে লিখাৰ থ্ৰুৱেদি নিজৰ এক্সপ্ৰেছ কৰে মনৰ ভাৱবিলাক তো মই পঢ়াটোত সকলোৱে পঢ়ে কিন্তু লেখাৰ মাজত যিটো এটা ওতঃপ্ৰোত সম্পৰ্ক আছে যদি সেই কথা ক'বলৈ যাওঁ বিশেষকৈ মোৰ জীৱনত তেনেহ'লে মই ক'ম যে মই অনুভৱবিলাক সদায় লিখোঁ আৰু পঢ়োঁ সেয়াই যিটো প্ৰয়োজনীয় মানে প্ৰয়োজনীয় বস্তুবিলাক পঢ়োঁ যিটো মোৰ ডে' টু ডে' লাইফত দৰকাৰ হয় লাইক মোৰ ষ্টাডি মেটেৰিয়েলচ বস্তু সেইবিলাক পঢ়োঁ লিখোঁ এইবিলাক লিখোঁ এইবিলাক মানে এক্সামতো মই লিখোঁ ধৰক সেইবিলাক পাঠ্যক্ৰমৰ বস্তু লিখোঁ কিন্তু এনেই যদি ক'বলৈ যাওঁ লিখাৰ লগত মোৰ সম্পৰ্কটো অকণমান বেছি আছে আৰু তাত মই ফিলিংছ এক্সপ্ৰেছ কৰিবলৈ হ'লে মই বস্তুখিনি মানে লিখোঁ সেয়া মোৰ মনৰ পৰা আহে